বৰ্তমান আমাৰ গাঁৱত হাত ভৰি ভাগিলে মানুহৰ প্ৰথমতেতো গম নাপায় ন হাত ভৰি ভাঙিছে নে কি হৈছে গতিকে ঘৰত লৈ আনে আনি পিনে প্ৰথমে চায় যে ভাঙিছে নে কি হৈছে তাৰপিছত আগৰ দিনত আছিল কি বন দৰৱ ব্যৱহাৰ কৰে কেঁচা হালধি দিয়ে তেনেকুৱা ধৰণৰ কৰে কিন্তু আজিকালি বিশেষকৈ ডক্টৰ বা ওচৰতে হস্পিতাল আছে গতিকে হস্পিতেলত নিয়ে নি কিনে তাত চায় ভাঙিছে নে ক'ৰবাত দুখ পাইছে তাৰপিছত যদি ডক্টৰে কয় যে ভঙা নাই বা ডক্তৰৰ চিকিৎসাখিনিও কৰে আৰু গাঁৱলীয়া কিছুমান আহে নীতি নিয়ম বা ধৰক আপোনাৰ কেঁচা হালধি লাগিলে আমি সকলোৱে গম পাওঁ কেঁচা হালধি দি যদি বান্ধি থয় আমাৰ বিষৰ ক্ষেত্ৰত বহুত ভাল গতিকে তেনে তেনেকুৱা ধৰণৰ কিছুমান চিকিৎসা কৰে আৰু ডক্তৰৰ পৰামৰ্শখিনিও মানি চলে আৰু বিশেষকৈ যদি বহুতদিন হৈ যায় বা নকমে তেতিয়া আৰু কিছুমান জৰা ফুকাও কৰা দেখা যায় কিন্তু লাহে লাহে উন্নত হৈছে লাহে লাহে মানুহে চিকিৎসাৰ ওপৰত নিৰ্ভৰ কৰিছে চিকিৎসা বিজ্ঞানক ভৰষা কৰিছে গতিকে পোন প্ৰথমে চিকিৎসালয়ত যায় ডক্তৰৰ পৰামৰ্শ লয় তাৰপিছত সমান্তৰালভাৱে গাঁৱলীয়া ঔষধ বা বন দৰৱৰ ওপৰতো কিছু পৰিমাণে নিৰ্ভৰ হোৱা দেখা যায়